কথাতে কয় যে ধনতকৈ বিদ্যা শ্ৰেষ্ঠ গতিকে বিদ্যা বিদ্যা থকা লোকে সকলোতে প্ৰশংসা পায় সকলোতে সন্মান পায় গতিকে এজন শিক্ষিত মানুহে তেওঁ য'লৈকে নাযাওঁক তেওঁৰ শিক্ষাটো লগত থাকিলে সকলোতে তেওঁ সন্মান পায় কিন্তু যদি এজন ধোৱা ধন থকা মানুহ বা ধনী মানুহ এজনে বেলেগত গৈয়ো তেনেকে যিখিনি বিদ্যা থকা মানুহজনে সন্মান পায় সেই সন্মান নাপাবও পাৰে এজন শিক্ষিত মানুহ ঘৰত থাকিলে সেই ঘৰখন উজ্জ্বল হৈ পৰে কিয়নো তেতিয়া তেওঁলোকৰ ল'ৰা ছোৱালী বা আন সদস্য সকলো সেই শিক্ষাৰ দ্বাৰা পোহৰ হৈ উঠে এজন শিক্ষিতা মাতৃয়ে তেওঁলোকৰ ল'ৰা ছোৱালীক যিখিনি গঢ় দিব পাৰে এজন অশিক্ষিতা মাতৃয়ে তেনেকুৱা ধৰণে তেওঁলোকৰ ল'ৰা ছোৱালীক গঢ় দিব নোৱাৰে কিয়নো শিক্ষিতা মাতৃ গৰাকীয়ে তেওঁ নিজেই শিক্ষা আহৰণ কৰি যিখিনি জ্ঞানৰ মোল বুজি উঠে সেই জ্ঞানখিনি তেওঁৰ নিজৰ ল'ৰা ছোৱালীখিনিক বিলাই দিব পাৰে যাৰ ফলত তেওঁলোকৰ ল'ৰা ছোৱালী সেই জ্ঞান আহৰণ কৰি তেওঁলোক পৰিপুষ্ট হৈ উঠে শিক্ষয়ত এগৰাকী শিক্ষয়ত্ৰী বা শিক্ষিত মাতৃয়ে তেওঁলোকৰ ল'ৰা ছোৱালীক যিমানখিনি আগুৱাই নিব পাৰে এগৰাকী অশিক্ষিত মাতৃয়ে তেওঁ সেনেকৈ আগুৱাই নিয়াতো সম্ভৱ হৈ নুঠে বুলি মই ভাবোঁ সেয়ে মই ক'ব খোজোঁ যে সকলো ছোৱালীয়ে শিক্ষা আহৰণ কৰাতো বা শিক্ষাৰ প্ৰতি গুৰুত্ব দিয়াতো বেছি গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ